আমাৰ ইয়াত বৰশিল চাবলে আহে ল'ৰাবিলাকে বাইক লৈ আহে আমাৰ গাঁৱৰ ঘৰৰ মানুহবোৰো আহে চবেই ইয়াত পাৰ্টি খাই যায় ল'ৰাবোৰ বাইক লৈ তাত ঘূৰি চাগে আহে চৰাইদেউত আমি পাৰ্টী খাবলৈ যাওঁ বৰশিলতো যাওঁ পাৰ্টি খাই আহোঁগৈ শিৱসাগৰ জয়সাগৰ শিৱদৌল জয়দৌল শিৱ মন্দিৰ তাত শিৱৰাত্ৰী হয় মেলা হয় তাত ৰংঘৰ কাৰেংঘৰ দূৰ দূৰৰ পৰ্যটকবিলাক আহে সেইবোৰ চাই মেলি যায় বাহিৰা মানুহ আহে ইয়াত ফুৰি চাকি খাই বৈ যায় চৰাইদেউত অঁ আমাৰ ইয়াত গেলেকীত কমলাবাৰী আছে তাতো মানুহবিলাকে চবেই পাৰ্টি খাবলৈ যায় আমিও গৈ আহিছোঁ কমলাবাৰীত ভালেই লাগে চাই আমি বৰশিলত পাৰ্টি খাবলৈ যাওঁ আমাৰ গোটেই মহিলাবিলাকেই যায় পাৰ্টী খাবলৈ আমাৰ দূৰ দূৰনী আলহীবোৰ আহিলেও ইয়াতে বৰশিল চাই যায় আৰু চৰাইদেউ হ'ব শিৱসাগতো বহুত কিবা কিবি দৌল আছে চাই যায় শিৱদৌল জয়দৌল সকলোবিলাক চাই মেলি যায়